অ ভালনে হয় হয় বাকী ঘৰত সবৰে ভাল আপোনলোকৰ সেইফালে ডিব্ৰুগড়ৰ ফালে ফুৰিবলৈ যাম বুলি ভাবিছোঁ এই গৰম বন্ধৰ মাহটোতে কেনেকুৱা আপুনি সময় দিব পাৰিব নাই সেই ক'ত ক'ত ফুৰিবলৈ গ'লে ভাল হ'ব হয় অলপ জনাওকচোন আচ্ছা আমা আচ্ছা আচ্ছা হয় হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে আপুনি খালী গ'লে আৰু সময়টো দিব আৰু